আজি আপোনালোকৰ ওচৰত মই অসমস্থিত ধুবুৰী জিলাৰ অন্তৰ্গত এটি সৰু চহৰ গৌৰীপুৰৰ বিষয়ে অৱগত কৰাব ইচ্ছুক কৈছোঁ গৌৰীপুৰ এটি স সৰু চহৰ হ'লেও ইয়াৰ ঐতিহাসিক আৰু সাংস্কৃতিক গুৰুত্ব অন্যতম আৰু এই সৰু চহৰখীন চহৰখন সাংস্কৃতিক দিশত আৰু ঐতিহাসিক দিশত অতি জনপ্ৰিয় আৰু সন্মান লাভ লাভিবলৈ সক্ষম হৈছে ঐতিহাসিক কথা ক'বলে গ'লে আমি গৌৰীপুৰৰ ৰাজবাৰীৰ কথা ক'বই লাগিব আৰু গৌৰীপুৰৰ ৰাজবাৰীৰ কথা ক'বলৈ গৈ মই এইটোৱে ক'ম যে প্ৰথ আগতে যি ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা ৰজা প্ৰমোতেশ চন্দ্ৰ বৰুৱা এইসকলৰ যিটো ৰাজবাৰী আছিল সেই ৰাজবাৰী বৰ্তমান অসম চৰকাৰৰ অধীনত লোৱা হৈছে ই ই এক আকৰ্ষণৰ কেন্দ্ৰ স্থল গৌৰিপুৰৰ আকৰ্ষণৰ কেন্দ্ৰস্থল হিচাপে কৰি উঠিছে আৰু ইয়াৰ পিছতে আমি ৰজা ৰজা প্ৰভাত চন্দ্ৰ বৰুৱাৰ কথা আমি গম পাওঁ যে তেওঁলোক তেওঁ চলচ্চিত্ৰ জগতত তেওঁৰ অতি সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল তেওঁ এক নিপুণ পৰিচা চিনেম চলচ্চিত্ৰ পৰিচালক হোৱাৰ লগতে তেওঁ এজন সাংস্কৃতিক দিশত অধিক সুনাম অৰ্জিত ব্যক্তি হিচাপে পৰিগণিত আছিলে তাৰপিছতে আমি গৌৰীপুৰৰ সাংস্কৃতিক দিশৰ কথা ক'বলে হ'লে আমি গৌৰীপুৰৰ যি সাংস্কৃতি কোচ ৰাজবংশী সাংস্কৃতি তাৰ বিষয়ে নকৈ নোৱাৰি আমি জানো যে পদ্মশ্ৰী সন্মানেৰে বিভূদিত বিভূষিত প্ৰতিমা পাণ্ডে বৰুৱা বৰুৱাও গৌৰীপুৰৰ পৰাই হয় আৰু তেওঁ গৌৰীপুৰৰ সুকন্যা হোৱাৰ লগতে তেওঁৰ অৱদান এই ৰাজবংশী জগত কোচ ৰাজবংশী সাংস্কৃতিৰ জগতত অপৰিসীম ভূপেন হাজৰিকদেৱ যেতিয়া গৌৰীপুৰত ভ্ৰমণ কৰিছিলে তেতিয়া গৌৰীপুৰৰ চহৰৰ সৌন্দৰশৰ পৰা সৌন্দৰ্যৰ পৰা আকৰ্ষিত হৈ এটি গীত তেওঁ স্বৰচিত কৰিছিলে সেই গীতটি আমি শুনাা পাওঁ যে গৌৰীপুৰীয়া গাভৰু দেখিলো হাতী ধৰিবলৈ গৈ গতিকে সেই গীতটিৰ পৰা আমি গম পাওঁ যে গৌৰীপুৰ এতি কি অধিক আকৰ্ষিত স্থল গতিকে আমি প্ৰতিমা পাণ্ডে বৰুৱাদেৱৰ গীতবিলাকতো গৌৰীপুৰৰ সৌন্দৰ্য সাংস্কৃতি এইবোৰ প্ৰতিফলন হোৱা আমি শুনাই পাওঁ গতিকে গৌৰীপুৰ আহিলে আপোনালোকে ৰাজবাৰী ভ্ৰমণ কৰিবলৈ একেবাৰেই নাপাহৰিব আৰু লগতে বিশেষ স্থান হিচাপে মই গৌৰীপুৰৰ আৰু এক অন্যতম স্থান আচাৰীকন্দিৰ বিষয়ে জনাবলৈ ইচ্ছুক আছোঁ গৌৰীপুৰস্থিত এতিয়া সৰু ঠাই আচাৰী কান্ডীত শিল্পকৰ্মৰ অধিক প্ৰভাৱ দেখা যায় আৰু এই বিশেষকে টেৰাকোটা শিল্প বুলি কোৱা হয় মাটিৰ মাটিৰে কিছুমান শিল শিল্প প্ৰস্তুত কৰা হয় যেনেকে মাটিৰ মুখা নক্সা পুতলা ইত্যাদি যিবিলাক অধিক আকৰ্ষিত আৰু ভাৰতত ইয়াৰ জনপ্ৰিয়তা অধিক অৰ্জন কৰিবলৈ সক্ষম হৈছে গতিকে ৰাজবাৰীৰ লগতে এই আচাৰী কান্ডী ভ্ৰমণ কৰি এই মনোমোহা সেইবোৰ বিখ্যাত আৰু মনোমোহা বস্তুবোৰৰ সেই উপভোগ কৰিবলৈ আপোনালোকে নাপাহৰিব লগতে এই স্থানত আমাৰ বিভিন্ন ধৰণৰ ভাষা ভাষীৰ লোক বাস কৰে যেনেকে বেংগলী অসমীয়া আৰু মূলতঃ কোচ ৰাজবংশী লোকৰ জন জনসংখ্যা বেছি কিয়নো গৌৰীপুৰ এ এটি কোচ ৰাজবংশী প্ৰাধান্য অঞ্চল হয় গতিকে তাৰো সংস্কৃতি আৰু ভাষা ভাষী মূলতঃ কোচ ৰাজবংশীয়ে হয় যদিও কোচ ৰাজবংশী মূলতঃ তথাপিও তাৰে বিভিন্নতাৰ মাজতো ঐক্যতা সম্বন্ধই সদায় সদায় আদিৰ পৰাই গঢ়ি উঠি আহিছে কোচ ৰাজবংশীসকলৰ প্ৰধান উৎসৱ বেচমা যিটো ব'হাগ মাহত ব'হাগ বিহুৰ সময়ত যেনেকে আমাৰ ৰঙালী বিহু হয় তেনেকে আমাৰ ব'হাগ বিহুৰ সময়ত বেচমা হোৱাতো এক আকৰ্ষণৰ উৎসৱ হিচাপে পৰি পৰিলক্ষিত হয় আৰু এইখিনি সময়তে বিভিন্ন চৌপাশে থকা ওচৰ চুবুৰীয়া ঠাইৰ পৰা বহুতো মানুহৰ সমাগম হোৱা দেখা যায় ইয়াতে কোচ ৰাজবংশীৰ সংস্কৃতিৰ প্ৰতিফলন হোৱা অতি অধিক দে দেখা পোৱা গৈছে লগতে গৌৰীপুৰৰ পৰা কিছুদূৰ গ'লে আমি ধুবুৰী পাওঁ ধুবুৰীত নিতাই ধুবুনিৰ ঘাটৰ কথা বিশেষেভাৱে কোৱা যায় নিতাই ধুবুনি ঘাট হৈছে এক সুন্দৰ ঘাট য'ত ব্ৰহ্মপুত্ৰৰ লগত একাক একাকীকে সন্মিলিত হৈ আছে গৌৰীপুৰৰ কাষে কাষে থকা যি গদাাধৰ নৈ বৈ গৈছে সেইটোৱে গৌৰীপুৰ চহৰখনক অতি অধিক মনোমোহা কৰি তুলিছে গৌৰীপুৰত শিক্ষাৰ শিক্ষাৰ কাৰণেও প্ৰমোদ ৰজা প্ৰয়াত ৰজা প্ৰমোদ চন্দ্ৰ বৰুৱাৰ স্মৃতিত পি বি কলেজ নামে মানে প্ৰমোতেশ চন্দ্ৰ বৰুৱা দেৱৰ স্মৃতিত সেই কলেজখন গঢ়ি উঠিছে যিটোত আজি বহুতো বহুতো বহুতো ভাল শিক্ষাৰ্থীয়ে শিক্ষা আহৰণ কৰি আহিছে লগতে গৌৰীপুৰৰ কথা কৈ শেষ কৰিব নোৱাৰি এবাৰ গৌৰীপুৰত আহিলে তাৰ আশে পাশে থকা বিভিন্ন আকৰ্ষণীয় দিশসমূহ আপোনালোকে নিজেই পৰি পৰিলক্ষিত কৰিব পাৰিব এয়ে কৈ কেনে মই অধিক দীঘলীয়া নকৰি এইখিনিতে ক'ব বিচাৰিম যে আহিলে গৌৰীপুৰত আহিলে আপোনালোকে এইবোৰ স্থান যিবোৰ স্থান নিতাই ধুবুনিঘাট আচাৰীকান্ডী টেৰাকটা লগতে মাতীয়া বাঘ ৰজাৰ ঘৰ এইবোৰ চাবলে যাতে নাপাহৰে আৰু গৌৰীপুৰ অহাৰ মাধ্যম গৌৰী গৌৰীপুৰ আহিলে আপোনালোকে মাধ্যম হিচাপে বাছ ব্যৱহাৰ কৰিব পাৰে আৰু তাৰ লগতে আজিকালি গৌৰীপুৰত নতুনকৈ বিমানবন্দৰ মুকলি হৈছে যিটোক ৰূপসী বিমানবন্দৰ বুলি কয় আপোনালোকে গুৱাহাটীৰ পৰা ডাইৰেক্ট ফ্লাইট কৰি কেনে ৰূপসীত নামি কেনে একেবাৰে গৌৰীপুৰতে পাই যাব গতিকে আপোনালোকে ট্ৰেইন প্লেইন আৰু বাছ চব পিনেৰে আপোনাৰ যাতায়তৰ সুবিধাৰ ব্যৱস্থা আছেই গতিকে গৌৰীপুৰ আহি কিনে এটি সৰু চহৰ উপভোগ কৰিবলে মই আপোনালোকক আহ্বান কৰিম আৰু এই চহৰখিনিৰ বিষয়ে আৰু অধিক জানিবলে আৰু সমাজৰ মাজত ক'বলে সমাজৰ আ আগত আপোনালোকে আকৌ উপভোগ কৰিবলে নাপাহৰিব এইখিনিকৈয়ে মই নিজৰ কথা সামৰিছোঁ